অঁ আমি মানে ইয়াত যাম বুলি ভাবিছিলোঁ ভ্ৰমণ কৰিব অঁ দহ হাজাৰ পৰিব কেইজনমান মানুহ যাব পাৰি ফ্ৰী থাকিব অকণমান অঁ দছজন যাব পাৰিম আমি দছজন যাব পাৰিম আমি খোৱা লোৱাত অঁ আৰু ঘুৰা ফুৰাটো অলপ ফ্ৰী অঁ অঁ মন্দিৰ চন্দিৰ চাব পাৰিম আৰু এনেকৈনে ঠিক আছে দিয়ক সেইটোৰ কাৰণে মই আপোনাৰ হ'লে আপোনাৰ নাম্বাৰটো মানে এজনৰ পৰা